যোৰহাট মৰিয়নি গড়মূৰ তিতাবৰ শিৱসাগৰ ডিব্ৰুগড় গুৱাহাটী শ্বিলং নাগালেণ্ড মণিপুৰ অৰুণাচল মিজোৰাম ত্ৰিপুৰা দিল্লী বাংলাদেশ পশ্চিমবংগ ইংলেণ্ড আমেৰিকা ৰাছিয়া ফ্ৰান্স জাপান আদি